অঁ হেল্ল' অঁ হয় হয় হয়

মোৰ চিঠি এখন পাইছোঁ কিন্তু যোৱা নোযোৱা ইমান হেৰি হোৱা নাই কিন্তু মানে যাম বুলি ভাবিছোঁ এনে কোন কোন যাব বাৰু

অঁ অঁ লৈছে নাই

অঁ অঁ লেটাৰখন মই পাইছোঁ পাইছোঁ লেটাৰখন মই পাইছোঁ অলপ এখেতক মই সুধিব লাগিব আৰু হেৰি নহয় কেইটা বজাত যাবা অঁ অঁ আৰু আৰু হেৰি আৰু কোন কোন যাব সেই মাধুৰ্য্যহঁত যাব নে অঁ অঁ তেতিয়াহ'লে হেৰি কৰিব পাৰিবা মানে মই তেতিয়াহ'লে মই তেতিয়াহ'লে যাবই লাগিব যদি এওঁলোকে যায় খালী হেৰি হ'ব মই এতিয়াতো ইমান হেৰিততো গৰমততো যাব নোৱাৰিম তেনেকৈ আপোনাৰ গাড়ী যাব নহয়নে অঁ তেতিয়াহ'লে এটা কাম কৰিব আপুনি নহ'লে মোক অঁ

অঁ মই তেতিয়া আগবাঢ়ি দিব লাগিবনে অঁ অঁ অঁ অঁ মই তেতিয়াহ'লে আগবাঢ়ি যাব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই তেতিয়াহ'লে হেৰি মই তাৰ যোৱাৰ আগতে মই কনফাৰ্ম হৈ ল'ম যায় নাযায় অঁ অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ অঁ